হয় অঁ হয় হয় কোনে ক'লে আপুনি অ' বাইদেউ কওক কওক অ' ভাল ভাল অঁ অ' আজি ছাগলীও আছে কুকুৰাও আছে লোকেল মুৰ্গী পাব আপুনি গাহৰিও পাব আপোনাক কি লাগিছিলে আজি অ'

অ' অ' অঁ হয় হয় অ' গাহৰি এতিয়া হৈ আছে চাৰিশ চল্লিছ আৰু এই লোকেল চিকেন হৈ আছে আপোনাৰ পাঁচশ টকা আপোনাক কি লাগিব অ' নাই আপোনাক বাইদেউ কমাই দিছোঁ অ' অ' কওক কিমান লাগিব কওক

অ' অ' অ' হ'ব বাইদেউ মই আপোনাক ভাল মাংসই দিওঁ নহয় সদায় অ' আপোনাৰ ফ্ৰেছে পাব আজি অ' আজি কাটিছে মাংস এই ৰাতিপুৱা ফ্ৰেছেই হৈ আছে অ' এইটো আছে আপোনাৰ দুই কেজি এটা ওচৰা ওচৰি আছে আৰু এটা কাটি দিম মই আৰু এটা আপোনাক এতিয়া যিমান লাগে মই কাটি দিম বাৰু অ' অ' অ' আহিব আপুনি যেতিয়া সময় হয় আপুনি কিমান টাইমত আহিব বাৰু অ' অ' অ' অ' অ' অ' ঠিক মই ৰেডি কৰি থম আপোনাক অ' হ'ব আপোনাক মিলাই মেলি দিম বাৰু আপুনি আহিব অ' হ'ব অঁ হ'ব আপোনাক মিলাই দিম অ' ঠিক আছে হ'ব বা মিলাই দিম আপোনাক আপুনি মই কাটি কৰি থৈছোঁ আপুনি অহা আগত আপুনি অঁ আপুনি অহাৰ আগত ফোন এটা কৰি দিব অঁ ঠিক আছে আপোনাক একদম ফ্ৰেছ দিম আপুনি অহা আগত ফোন এটা কৰি দিব খালী অ' ঠিক আছে